খেতি কৰিবলৈ হ'লে কঠীয়াখিনি আগতে বাৰীত কঠীয়া জেগা জেগাডোখৰ চফা কৰি কঠীয়া পাৰিবলৈ গৰুৱে হাল বায় হাল বাই কঠীয়া পাৰে কঠীয়া পাৰি আকৌ পথাৰলৈ গৈ তাত মাটি উলিয়াইগৈ মাটি উলিয়াব গৰু হাল মাটি উলিয়াই জেগাবোৰ চাফা কৰি গৰুৱে হাল বাব হাল বাই হৈছে আৰু তেতিয়া আকৌ মৈ দিব মৈ দি কঠীয়া তুলিবলৈ কঠীয়া তোলোঁ কঠীয়া তুলি কঢ়িয়াই কঢ়িয়াই তালৈ দিব দি আমি ৰুওঁ কঠীয়াটো তেনেকৈ মাটি খেতি কৰিছিলোঁ তাৰপৰা আকৌ পোক চোক আমাৰ আগতে পোক চোক ধৰা নাছিলে বাৰু তেনেকৈ আমি খেতি কৰিলোঁ কৰা পিছত আকৌ ধান দাবৰ সময়তো তেনেকৈ কাটোঁ ধান কাটোগৈ কাটি মেলি মুঠি বান্ধি ডাঙৰি আনে ঘৰলৈ আনে তেতিয়া গৰুৱে মৰণা মাৰে মৰণা মাৰি আমি ঝাৰি পুছি তেনেকৈ বঢ়াওঁ বঢ়াই মেলি তেনেকৈ খোৱা হয় তাৰপাছত সেইভাগে কৰি খেতি কৰোঁ এতিয়া আকৌ আজিকালি খেতি কৰিবলৈ হ'লে টেক্টৰে গৰু হাল বায় টেক্টৰে হাল বায় আৰু মৰণা মাৰিবলৈ হ'লেও টেক্টৰে মৰণা মাৰিব পাৰে আজিকালি অকণমান সুবিধা হ'ল সেইভাগে আমি খেতি কৰি আছোঁ এতিয়া বৰ্তমান